হেল্ল' ৰশ্মি হয়নে বাৰু অঁ এইটো এই এইটো এই এনেই আৰু তুমি তোমাৰ ঘৰ নামফাকেতনি বাৰু অঁ এই কেনেকুৱা এনেই জেগাবোৰ অঁ তাকে যাম বুলি ভাবিছোঁ আকৌ পিকনিকৰ কাৰণে অঁ তোমালোকৰ ঘৰৰ পৰা এনেই কিমান দূৰ নে ওচৰতে একেবাৰে অঁ কি বুলি কয় ভাল সবৰে ঘৰত অঁ ভালেই যাম বুলি ভাবিছোঁ এইকেইদিনতে যাব যাব আমাৰ গাঁৱৰ মানুহবোৰ যাব এই যাম বুলি ভাবিছোঁ ফোন এটা বোলো কৰি চাওঁ বাছতে যাম চাগে মানুহ ধেৰ যাব অঁ কি কি

অঁ অঁ অঁ কি

কিমান আছে তাত বৌদ্ধ মানুহ কিমান আছে বহুত আছে চাগে

এতিয়া আমি হা হা যোৱা নাই তোমালোকে পিকনিক খাবলৈ অঁ যাম বুলি ভাবিছোঁ এইকেইদিনতে

অঁ গ'লে সোমাম বাৰু এইটো কি বুলি কয় মানুহ মানে কম হৈ আছে আৰু মানুহ এখিনি ওলাব লাগিব যে

অঁ তাত সৰিয়হ আছে বুলি কোৱা শুনিছোঁ নদীখনৰ ওচৰত সৰিয়হ সৰিয়হ সৰিয়হ মানে এনেই প্লেছটো মোবাইলত চাৰ্ছ কৰি চাওঁ বাৰু কেতিয়াবা পিকনিকৰ প্লেছটো তেনেকৈ পিছে গৈ পোৱা নাই যে সেইকাৰণে ভাবিলো ফোন এটাকে কৰোঁ মই

ভালেই ভালেই তোমালোকৰ

নাই অহা ভালে ভালে ভাত নিৰামিষ তেনেকেই আৰু জানো কি নিয়া হয় এইটো এতিয়ালৈকে পতা হোৱা নাই পাতিব লাগিব ভালকৈ কোনে কি খায় সবৰ লগতে পাতি মেলি চাব লাগিব কি হয় সবেই আকৌ নাখায় নহয় সব সেইকাৰণে সবৰ লগলে ডিছকাছ কৰিব লাগিব কোনে কোনটো খালে ভাল হয় বেয়া হয় যাব বহুত মানুহ যাব সেইফালে বোৱাৰীৰ পৰা আদি কৰি এইবোৰ ল'ৰা ছোৱালী সব যাব তাকে যাম বুলি ভাবিছোঁ আৰু মানুহ উলিয়ালে হাঁ যাম যাম এইখিনি সময়তে ফুৰা সময় যাব লাগিব তাত ফটোত দেখা মতেতো বহুতে ধুনীয়া এতিয়া ওচৰৰ পৰা চালেগৈহে গম পাম কেনেকুৱা কি তাত আৰু মন্দিৰৰ বাহিৰে আৰু এনেই বেলেগ কিবা মানে চাবলগীয়া বস্তু মানে মানে সেই ওচৰে পাজৰে কিবা কিবি আছেনে নাই অঁ

অঁ অঁ তাকে যাম বুলি ভাবিছোঁ কি হয়

যাম যাম প্লেছটো ধুনীয়াই বাৰু তাৰ ওচৰে পাজৰে জেগাবোৰ সে সেয়া আৰু বেলেগতো মানে ফুৰি আহিম বুলি ভাবিছা আৰু গোটেই হেৰিখন ঠাইখন অঁ অঁ অঁ অঁ তাকে হেৰি যাম যোৱা খাই যাম এইকেইদিনতে তোমাক গ'লে মই কণ্টেক্টটো কৰিম বাৰু হা অঁ নাই নাপাওঁ নাপাওঁ ঠিক আছে মই তোমাক ফোন যোৱাষাৰ হ'লে মানুহখিনিও ওলাই লওক সবৰ লগতে ভালকৈ কথা বতৰা পাতি ল'ম হা